হেল্ল' অঁ আপুনি অৰুণ হাজৰিকা হয়নে অঁ নহয় মানে হেৰি ফোনটো বেলেগত লাগিলে বুলি ভাবিলোঁ আৰু মানে ঘৰৰ ডিজাইনটো কথা লৈ পেলাই কৰিছিলোঁ একচুৱেলী সেইদিনা যে কৈছিলোঁ আমি গৈছিলোঁ যে মই আৰু ল'ৰা যে গৈছিলোঁ অঁ চান্দমাৰী চান্দমাৰী তাকে মানে বাজেটটো আৰু মানে ডিজাইনটো কেনেকুৱা হ'ব মোৰ অকণ মানে নিজৰ চইছো আছিলে তাতে দিব লগা আপুনি আহিলে কথাখিনি তাকে ঘৰটো ধৰি লওক মানে এটা ব্ৰাঞ্চ ভাঙি দিয়া হৈছেতো গতিকে এতিয়া ধৰি লওক আপুনি কৈছিলে যে এইপিনৰখিনি এতিয়া মানে ভাঙিব নালাগে তেখেত যিহেতু তাত নাইট ডিউটি কৰি আছে তাৰ পিছত আপুনি লাহে ধীৰে সেইখিনি ভাঙি পেলাই এক্সটেণ্ড কৰি গৈ থাকিব আৰু গতিকে এতিয়া মানে মই ভাবিছোঁ যে এতিয়া এইখিনিৰ ভিতৰত তাৰমানে প্ৰথমখিনি ধৰি লওক এতিয়া ধৰি লওক ড্ৰয়িং কাম ডাইনিং যিখিনি দিছে আৰু তাত তাৰ মানে মোৰ নিজৰ কিছুমান চইছ আছিলে সেইখিনি ধৰি লওক কেনেকুৱা হ'ব মই আপোনাক ফোনতেই ক'ম নে আপুনি আহিব বাৰু হয় ঠিকে আছে কিন্তু গোটেইখিনি কথা ধৰি লওক মই এওঁৰ লগতো পাতি মেলি ভাবি ল'ব লাগিব ভাবি লৈ মেলি মই আপোনাক জনাম কিন্তু আপুনি এবাৰ আহিলে মানে ভাল হয় একচুৱেলী কি হয় মুখামুখি কথাটো

নহ'লে আপোনাৰ হে হয় হয় আপোনাৰ এনে ষ্টুডিঅ'লৈও যাব পৰা যায় নেকি

অঁ অঁ ঠিকে আছে দিয়ক তেতিয়াহ'লে আপুনি টাইমটো দিব আৰু ন আপুনি কোনদিনা আহে নেক্সট অঁ মোক জনাই দিলে হ'ল এইটো নাম্বাৰতে ঠিক আছে অ'কে অ'কে